আগৰ মোবাইল আৰু এতিয়া মোবাইলৰ বহুত পাৰ্থক্য হ'ল এতিয়া মোবাইলত যিখিনি সুবিধা পোৱা যায় আগৰ মোবাইলত সেইটো সুবিধা পোৱা নাযায় এতিয়া মোবাইলত যিখিনি কাম কৰিব পাৰি পুৰণা আগৰ মোবাইলত সেইটো কাম কৰিব নোৱাৰি আৰু মই এতিয়া এয়া মোবাইলত দুশ এশ ষাঠি টকা ভৰাওঁ ফেচিলিটি বহুত বাতৰি চাতৰি চাব পাৰোঁ কাৰোবাৰ লগত কথা পতাটো ভাল নেটৱৰ্ক পায় গতিকে এতিয়া মোবাইলৰ সুবিধাটো বহুত বেছি আগত থাকে